হয় আইনগত নথি পত্ৰ ওলোৱাৰ ক্ষেত্ৰত মোৰ এবাৰ এনেকুৱা অভিজ্ঞতা হৈছিলে পি আৰ চিৰ ক্ষেত্ৰত মই ডি চি অফিচত গৈছিলোঁ যিসমূহ প্ৰমাণ পত্ৰ লাগে সেইসমূহ জমা দিছিলোঁ আৰু জমা দিয়াৰ ক্ষেত্ৰত সেই প্ৰমাণ পত্ৰসমূহ প্ৰথমে চাৰ্কল অফিচত যায় চাৰ্কল অফিচৰ পৰা পুলিচ ষ্টেচনত ভেৰিফাই হ'বলৈ দিয়ে আৰু ভেৰিফাই হোৱাৰ পিছতহে সেই ডি চি অফিচলৈ আহে আৰু তাৰ পিছতহে আমি পোৱা যায় আৰু ইমান দিন লাগে সদায় আপুনি ডি চি অফিচত গৈ বহুত ঘণ্টা বহিবলগীয়া হয় বহুত মানে এনেকুৱা এটা অভিজ্ঞতা লাভ কৰিছোঁ যে এটা প্ৰমাণ পত্ৰৰ বাবে মানুহে কিমান অসুবিধাৰ সন্মুখীন হয় কিমান কষ্ট কৰিব লাগে এটা প্ৰমাণ পত্ৰৰ বাবে এখন প্ৰমাণ পত্ৰৰ বাবে মানুহে বহুতো কষ্ট কৰিবলগীয়া হয় আৰু সেয়েহে মোৰ বাবেতো পি আৰ চি ওলাবৰ বাবে বহুতো কঠিন হয় মানুহৰ কিবা বহুত দিনো লাগে পোন্ধৰ দিন এসপ্তাহৰ ওপৰতো লাগে বা পোন্ধৰ দিনো হয় বা এমাহো লাগে কিছুমানৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগে